তৰাবোৰৰ বিষয়ে প্ৰিয় আৰু পৌৰাণিক আখ্যান এয়াই আকাশখন বৰ ধুনীয়া আকাশত এনেও তৰাবোৰে তিৰবিৰাই থাকে তৰাবোৰৰ কথা কৈতো আমি শেষ কৰিবই নোৱাৰোঁ তৰাবোৰ তলৰ পৰা আকাশখন চালে তৰাবোৰ তিৰবিৰাই যেতিয়া থাকে তেতিয়া খুব সুন্দৰ লাগে আৰু তৰাবোৰৰ বিষয়ে সৰুতে আমাৰ আইতা ককাই যেতিয়া আমি গৰম দিনত চোতালত বহি থাকোঁ সাধু এটা কোৱা বুলি ক'লে তৰাবোৰৰ বিষয়েই কয় তৰাবোৰ ইমান ধুনীয়া আৰু তৰাবোৰৰ মাজত এটা পপীয়া তৰা থাকে তৰাটো ঘূৰি ফুৰে আৰু আগতে কয় যে মানুহবোৰ মৰিলে এই আকাশলৈ গুচি যায় আকাশত এটি এটি তৰা হয় তৰা হৈ ওলমি থাকে আৰু সেই ঘূৰি ফুৰা তৰাটো যে পপীয়া তৰাটো সেইটো বোলে সেই আত্মঘাতী হৈ যিবোৰ লোক মৰে সেই মানুহবোৰেহে বোলে সেই পপীয়া তৰাটো ওচৰ পায়গৈ গতিকে আইতাহঁতে সেনেকেই শিকায় সেনেকে আমি জানো আৰু এতিয়াও আমি সেইয়া ছোৱালীবোৰক তেনেকৈ আইতা ককাই শিকোৱা কথাবোৰ আজিও আমি কওঁ আমাৰ এতিয়াও মনত আছে তৰাবোৰৰ বিষয়ে সেইয়াই আৰু